অঁ হেল্ল' অঁ আশা বাইদেউ নেকি আশা বাইদেউ নেকি অঁ অঁ স্বাস্থ্যৰ বিষয়ে মানে ক'ব বিচাৰিছোঁ সুধিব বিচাৰিছোঁ স্বাস্থ্যৰ বিষয়ে স্বাস্থ্যৰ বিষয়ে সুধিব বিচাৰিছোঁ অঁ অঁ আহিছোঁ অঁ অঁ

অঁ হয় হয় হয়

অঁ অঁ হয় হয় কেলৈ নহয়নো চাই কাৰণে এই অঁ

অঁ অঁ অঁ

অঁ

অঁ মইতো দি অঁ অঁ মই দি থকাই হয় সেইবোৰ গৰ্ভধাৰণ হোৱা মানুহবিলাকো এইবোৰ চব যোগান ধৰা হৈছে খাই পায়ে আছে চবে ল'ৰা ছোৱালী অঁ ষ্টুডেণ্ট পঞ্চাছটামান আছে ষ্টুডেণ্ট

চব চকুত লৈছোঁ নাই স্কুলতে আহে চব স্কুলত আমাৰ হেৰি আছে নহয় গোটেই মাকহেঁতে লৈ আহে সৰু সৰু ল'ৰা ছোৱালীবিলাক তাতে আমি চব মানে যোগান ধোৱা হয় আৰু যোগান ধৰিবলৈ ব্যৱস্থা আছে অঁ অঁ দিয়া হয় অঁ কওক অঁ চব নিয়া হয় হয় আকৌ লগ পাম দেই ঠিক আছে অঁ হ'ব